মই কেতিয়াবা হেৰি এই চাইকিনে এই মবাইলত চাওঁ চাইকেনে বনাওঁ কেতিয়াবা ইউটিউবত চাই বস্তুটো কি বস্তু বনালে কেনেকৈ বনাব লাগে এদিন বিলাহী আমলেট কৰি চালোঁ তাত সেই তেনেকেই বনালোঁ বিলাহীখিনি কাটি ললোঁ পিঁয়াজ কাটি ললোঁ কেঁচা জলকীয়া কাটি লৈছোঁ কণী কণীটো হেৰি কৰি লৈছোঁ ফ্ৰাই কৰি লৈছোঁ ভাজি লৈ তাৰ দেট আমলেট কৰি ভাজি তাৰ পাছত বিলাহীখিনি পেলাই দি এনেকৈ মছলা চছলা দি তেনেকৈ বনাইছোঁ